কুকাৰটোৰ প্ৰব্লেম বহুত আছে কিন্তু মই এতিয়া বৰ্তমান দুটা প্ৰব্লেমহে ক'ম যেতিয়া আমি ভাতটো পাতো বা ভাতটো পাতো কুকাৰত তেতিয়া কি হয় যেতিয়া হুইছেলটো কেতিয়াবা যদি বেয়া হয় নাবাজে তেতিয়া ভাতটো কি হৈ যায় জ্বলি যায় জ্বলি যোৱাৰ ফলত মানে আকৌ যেতিয়া ভাতটো পাতিবলগা হয় মানে চাউলৰ নষ্ট হয় আৰু দ্বিতীয়টো হৈছে কুকাৰৰ যিডাল নালডাল কুকাৰ যেতিয়া নালডাল যেতিয়া মানে ভাঙি যায় তেতিয়া কুকাৰটো ধৰিবলৈ বহুত মানে গৰম হৈ থাকে তেতিয়া ধৰিবলৈ কষ্ট হয় সেই টাইমত কুকাৰটো মানে মানে বাগৰি পৰা মানে পিছল খাই যোৱাৰ ছাঞ্চ থাকে কুকাৰৰ মানে বেয়া পইণ্ট সেইকেইটাই